অ অ অ

হেল্ল' অ অ শুনি আছোঁ কোৱা অ যাম যাম যাম যাম আমাৰ পৰিয়ালটো যাম বুলি কৈছোঁ যাম অ কি বা কোৱাচোন অ ঠিকে আছে তুমি যোনটো ভালপোৱা

ওম অ অ আ অ ঠিকে আছে যেনিবা অ মই এই ল'ৰাটো গা ধুৱাই আছিলোঁ ল'ৰাটো এই গা পা ধুৱাই টেবুলত বহাই দিওঁ বোলো আ পঢ়া শুনা ইমান বেয়া হোৱা নাই এতিয়া সৰু হৈ আছে যিহেতু বাৰু এতিয়া বৰ্তমান ভালেই চলি আছে পাছলৈ কি হয় আৰু অ অ ঠিক আছে লৈ যাম বাৰু